নাই কৰা নাই কৰা একদম নাই কৰা অসমীয়া ভাষাটো কোনো ধৰণৰ মিডিয়া আৰু শিক্ষাৰ বাবে ব্যৱস্থাত প্রতিনিধিত্ব কৰা নাই আপোনালোকে যদি এতিয়া চাব যায় আমাৰ কটন বিশ্ববিদ্যালয়ত আমি পঢ়ো তাৰে যিবিলাক বেনাৰ বিলাক মাৰা আছে বাহিৰত সেইবিলাক গোটেই এই ইংলিছত লিখা আছে এই বিষয়ে আপোনালোকে ব্যবস্থা ল'ব লাগেনে নালাগে কওকচোন কিন্তু ব্যৱস্থাবিলাক লোৱা নাই এইটো বহুত বেয়া কাম হৈছে আজিকালি যিবিলাক ক'চিং চেণ্টাৰৰ যিবিলাক পোষ্টাৰ বেনাৰ মৰা হয় প্রায় বিলাক ইংলিছত মৰা হয় তলত অসমীয়া ৱৰ্ডৰ ব্যবহাৰ প্রায় কম সেইবিলাক হ'লেটো ভাল নহ'ব ন নাই আৰু কি কম

অসমীয়া মিডিয়া যিখিনি যিখিনি আছে সেইবিলাক আজিকালি বেছি পপুলাৰ হ'ব বন্ধ কৰা হৈছে যিবিলাক আপোনাৰ বাহিৰৰ দেশৰ মিডিয়াবিলাক আছে বা হিন্দী মিডিয়াবিলাক আছে সেইবিলাকে আজিকালি বেছি পপু পপুলাৰ হৈ আছে কাৰণ অসমীয়া মিডিয়াবিলাক মানুহবিলাকে নাচায় অসমীয়া ভাষাটোৰ প্রতি এটা অপমান চাওক এই বিলাক কাম হৈছে সেয়ে মই ভাবো অসমীয়া ভাষাটো মিডিয়াৰ শিক্ষা ব্যৱস্থাত পৰ্যাপ্ত প্রতিনিধিত্ব কৰা হোৱা নাই